অঁ কোৱা কি মনত পৰিলে বা আজি অঁ সেইটোৱে অ তাকে মইও ভাবি থাকোঁ অঁ ভালে ভালে কেতিয়াবা বোলো লগ পাব লাগিছিলে হয় নাই অ ভাতেই খালোঁ পায় স্কুলৰ পৰা আহি পেলাই খাই বৈ আজৰি আৰু এতিয়া এতিয়া এনেই আগফালে অঁ বজাৰলে যাব লাগিছিলে আকৌ মোৰ লাগতিয়াল বস্তু কেইটামান আছিলে আনিবলে এতিয়া ঠাণ্ডা দিনো পাইছেহি নহয় অঁ যাম বুলি ভাবিছা নেকি অঁ অঁ অঁ এইকেইদিনতে যাম নহ'লে ন কোনোবা এদিনাখন অঁ অঁ অফাৰ পাম ন এতিয়া তাতে পিকনিকৰ চিকনিকৰ ছিজন হৈছে নাই এতিয়া চুৱেটাৰ টুৱেটাৰ আনিব লাগিব এই জেকট এটা লম দেই দুইজনীয়ে জেকেট এটা এটা ল'ম অঁ আজিকালি পিন্ধেই দেখোন ন লাগেতো আকৌ ল'ম জেকেট এটা এটা ল'ম

অঁ সেয়া আকৌ চব বস্তু দেখোন হেৰি বাই টু গেট ওৱান থ্ৰী যে সেনেকুৱাবিলাক অফাৰ হ'লে মানে ভাল হয় হয়নে অ বিশাললে যাম তাতে অঁ সেই মেগী চেগীবোৰ যে সেই ডাঙৰ ডাঙৰ পেকেটবোৰ আনিলে মানে বহুতেই লাভ হয় হয় নাই অঁ পায়তোন আকৌ হেৰি কি বুলি কয় আমিয়েই এনেই এতিয়া ৰিটেলাৰৰ পৰা কিনি পিনে এনেই মিচামিচিকে পইচাখন বেছিকে দিওঁ হয় নাই এই তাৰপা আনিলে কিমান যেনেকে নহওক লাগিলে আমাৰ এতিয়া ধৰি লোৱা বিছ টকা এটা বাছিলেও বহুতখিনি বাছা হয় নাই অঁ তেনেকে অঁ সেইটো ওলাবা নহ'লে অঁ অঁ সেই তুমি যে এদিন অঁ গৈছিলো অঁ এয়াৰ বেগ এটা পাইছিলা যে অঁ অফাৰ অফাৰবোৰ হেৰি কৰিবলে ভাল আকৌ অফাৰ পালে মানে এই সেনেকুৱা অ সুবিধা পালে মানুহবোৰ কোনেনো বজাৰ নকৰিব হয়নে চবেই কৰিব খালি এতিটা মানুহৰ যাবলৈ সুবিধা নাই কাৰণেহে ধৰিলোঁ আৰু আমি যাম ওলাবা এদিন দুইজনীয়ে অঁ ধেৰ বজাৰ অঁ পইচাটোতো এনেও লাগিব আৰু গৰম কাপোৰ কিনিব লাগিব খোৱা বস্তু আনিব লাগিব মন যাব ন সেইবোৰ আনি একে কোবে লৈ আহিব পাৰিম তে এতিয়া চাবোন তাবোনো নাইকিয়া হৈ আছে পায় মোৰ অঁ তাকে আকৌ মোৰ মোৰ বেটাৰ ভাগৰ চুৱেটাৰ জেকেট এটা যে একদম কিনিবলগীয়া হৈ আছে ভালেই তুমি বজাৰৰ কথা কলা পায় ও সঁচাকে সঁচাকে অ তাকেহে অঁ ওলাবা সঁচাকে দেই হেৰি যামেই এই কিদিনতে যাম নহ'লে আকৌ পাৰ্টি পটককে অঁ পাৰ্টি পটককে ওলাই দিব এইখন গৰম কাপোৰখন দৰকাৰ হ'ব পুৰণা এইবোৰ কিমান পিন্ধিবা আৰু দুবছৰ তিনিবছৰ পিন্ধিলো আৰু ছুৱেটাৰ মোৰ যে একদম এইবাৰ অঁ আমনি লাগি যায় আৰু মোৰ যে একদম বিশেষকৈ বজাৰ কৰিব লগা একেবাৰে হৈয়ে আছে আৰু মানে ঘৰৰ পৰা তেল দাইল চাইল একোৱে নাইকীয়া হৈ আছে অঁ এই একেবাৰে বজাৰতে কিনি ল'বা অঁ এই অনলাইনৰ বজাৰ কৰি তোমাৰ শান্তি নেলাগে নহয় এতিয়া তুমি ইয়াত যেনেকে নহওক লাগিলে গ'লে মানে চাই মেলি আনিব পাৰিবা ন দোকানৰ পৰা ইয়াত আকৌ তুমি চাব নোৱাৰা নহয় যিটো আহিব সেইটোৱে আৰু আকৌ পচন্দ নহ'লে আকৌ ৰিটাৰ্ণ কৰা এইখন এটা এটা মানে হেৰিহে হয় যে মেলাহে হয় মিছামিচি অঁ তাই তাইলৈ কেইবা দিনো হ'ল ফোনেই নাই কৰা তোমালে কৰিছিলেনি অঁ তেতিয়াহ'লে অঁ অঁ এতিয়া ভালেই হ'ব তাইও যদি যায় হয় নাই তিনিজনীয়ে তাহাতিতো বজাৰ কৰিয়ে ফুৰে অঁ অঁ মোৰ এদিন সোমাই অঁ অঁ সেই নহয় ময়ো এদিন সেই বেটাৰ ডান্সৰ কাৰণে সেই যে চাৰ্ট বিচাৰি বিচাৰি গৈ পালোঁগৈ নহয় ওপৰ আমি প্ৰথমতে নেজানো নহয় ওপৰত যে সেইটো ল'ৰাৰ হেৰি আছে বুলি তাত জেনছ অঁ জেনছত তাৰপাছত গৈ পেলাই পাছত বোলে জেনছৰ তাৰপা মই বোলো ল'ৰা সৰু ল'ৰা বেবী সেইবিলাক ক'ত সেনেক লোৱা তাৰপিছত বোলে ওপৰত আছে বোলে যক তেতিয়াহে গম পাইছো ওপৰত আছে তাৰপাছত তেতিয়াহে গৈ কিন্তু ধুনীয়া লাগে আকৌ সোমাই পিনে জেনছ

অঁ অঁ সিহঁতি পাৰ্টি সিহঁতি পাৰ্টি কৰিলে হেৰিলে গ'ল হ'বলা পাৰ্টি সেইদিনাখন বৰ ফটো দেখিছোঁ সেই ট্ৰেঞ্চতে চাগে বজাৰ কৰি মেলি সিহঁতিও আহিছে অঁ অঁ সিহঁতৰ ভাল অঁ হয়নি অঁ অঁ এহেঁতিও চাগে বজাৰ সেই ট্ৰেন্সৰ পৰাই কৰিছে গম পাইছে নাই বিয়াৰ বজাৰ যে সিহঁতি এতিয়া কৰিলেগৈ যে তাৰ পাই কৰিছে যেন পাইছোঁ তাত মানে সিহঁতি সোমায়েই এইবাৰ কাপোৰ নাই লোৱা হ'বলা দেই নাজিৰাত নতুনকে এখন যে খুলিছে যে সেইখনৰ পৰা কেনিছিলে কি আছিলে পায় নামটো মই পাহৰি থাকিলোঁ নহয় সেইদিনাখন মনত মানে পাইছিলে অঁ অঁ মই সোমাই আছিলোঁ সেইদিনাখন সেইখনত কাপোৰযোৰ বুলি বন্ধ পালোঁ নাই তা যিহে আৰু তোমাৰ হেৰি এটিটিউড অকমান অকমান বিজনেছ কৰিলে মানুহৰ হেৰিটো ব্যৱহাৰটো অকমান ভাল হ'ব লাগে তেতিয়াহে কাষ্টমাৰ যাব আমি আৰু কিনিবলৈ গৈছোঁ বুলিয়ে আৰু ব্যৱহাৰটো ভাল নোপালে আমি কিনি আনিম নেকি কিবা হয় নাই আমি বজাৰ সেনেকে নকৰিম নহয় য'ত আমি ভাল পাম তাতহে বজাৰ কৰিম ন লাগিলে তাত দুটকা অকমান দামেই হওক আৰু আজিকালি ইমান বস্তুবোৰ দাম ঔ ঈশ্বৰ মানুহবোৰে পিন্ধিবলৈ ধৰিছে আকৌ দেখিছা নাই আজিকালি আও এতিয়া পাটৰ চাটৰ ওলাইছে আকৌ মাজতে পলিপাত চলিপাতবোৰে দখল কৰিছিলে এতিয়া আকৌ সেইবোৰ আহিছে নহয় নতুনকে অঁ বেয়া সেইবোৰ তোমাৰ বেয়া হ'লেও বেয়া নালাগে হয় নাই এইবোৰ আকৌ পাটৰ মুগাবোৰ তুমি ধোৱা ধুব নোৱাৰি ৱাশ্বেবল নহয় তুমি বেয়াও লাগে যতৰ মটৰ পিন্ধিবলে লেতেৰাও হয় তাকে বিয়াঘৰতনো কিমান কিবা মেখেলা দাঙি দাঙি ঘূৰি ফুৰিবা নি আৰু তুমি হয় নাই অঁ চুঁচৰাই চুঁচৰাই পিন্ধে ইমান ফেশ্বনত তুমি আৰু তাত ক'ত দাঙি অঁ আৰু তুমি মই আও চুঁচৰাই চুঁচৰাই যদি পিন্ধে আমি যদি দাঙি অঁ সেই চুৰিদাও বজাৰ কৰিব লাগে এতিয়া নহয় নহয় কাম এটা কৰিম অই মই ওলেন কুৰটি কিনিম এইবাৰ কি দাম হ'লেও আকৌ তোমাৰ এতিয়া ঠাণ্ডা দিনত এতিয়া ধৰি লোৱা অকল মানে হেৰি এটা পিন্ধিলে নহ'লে ইমান কাপোৰ গৰম কাপোৰ দৰকাৰ হ'ব হাইনেকে চাইনেকে দৰকাৰ হ'ব তেতিয়া তোমাৰ জেকেট কিনিম বুলি কৈছোঁ যে জেকেটে আৰু ওলেন কুৰটি পিন্ধিলে হৈয়ে গ'ল আৰু এই ল'ব হেৰি কি বুলি কয় তোমাৰ এনেই চিম্পুলবোৰেই চাগে হেজাৰ বাৰশ মান ল'ব বাকীবোৰতো আছেই গোটেই হেৰিটোৱে সৈতে পেণ্টটোৰে সৈতে কিনিলে মানে চুটযোৰ কিনিলে মানেতো পোন্ধৰশ মান ল'ব চাগে আও তোমাৰ বেয়াবোৰ আকৌ অকমান কম দামীবোৰ আকৌ তোমাৰ চকুতেই নেলাগিব নহয় তাকে পাই ঠাণ্ডা দিন ঠাণ্ডা দিনত ইমান লাগেঅ কি কি বস্তু যে লাগে সঁচাকে মাইকী মানুহক অঁ বৰলীন যে মোৰ যে বৰলীন চৰলিনো নাইকিয়া হৈ আছে পাই মনত পেলাই দিবা দেই বজাৰ কৰিবলে গ'লে সেইদিনাখনকে মই যে পাহৰিয়ে থাকোঁ সেইটো কথা ঘৰত আহিহে মনত কেলে ময়ে আনি দিও দেখোন সেইনাখন তোমাৰ মই আকৌ মোৰ কাৰণে পাহৰি আৰু ঘৰত আহি মনত পৰিছে মই বাৰু কি বুৰ্বক বাৰু মই নিজৰ কাৰণেও এটা লৈ আহিব পাৰো নহয়

অঁ তাকে অঁ ও সেইটোকে সেইটোকে কৰিব লাগিব ৰ'বা ঠিকেই কথাটো উলিয়াইছা তুমি দেই

অঁ হয়নে অঁ সেইটো কথা

আকৌ আহিলে আকৌ বজাৰ চজাৰ কৰিবলও থাকিলে কিজানি আকৌ গিফ্ট কিনিবলে অঁ সেইকাৰণে অ কেইবছৰ হ'লনো তাৰ অঁ অঁ অঁ অঁ অন্নপ্ৰাসন্নতো নাহিলে বোলে নে কি কৈছিলেনে অঁ হয়নি অঁ তেতিয়া পাতিব পাৰিম আৰু বজাৰ কৰিবলে কোন দিনাখন যোৱা হয় গোটেইকেইজনী ক'লে কিজানি তাইৰ মাকো যাব জাহ্নৱীৰ মাকো ল'ৰ ল'ৰা ৰখীয়া কৰি থৈ যাম আকৌ আমি যাম আকৌ অঁ অঁ তেতিয়া আমি বজাৰ কৰি শান্ত পাম নহ'লে বজাৰ কৰি কি কৰিবা তুমি ল'ৰা ছৰা লৈ পিনি অঁ অঁ সেই পাকঘৰ বজাৰ আছে অঁ পাকঘৰত বজাৰ আছে বুলি হেৰি কি বুলি কয় কি কি পকৰি চকৰি বনাই মেলি আৰু খোৱাই থাকিব আমি আপোনাৰ কাৰণে বজাৰ অঁ আমি বজাৰ চজাৰ কৰি যোগাৰ কৰি থৈ গৈছোঁ অঁ আপোনালোকে আৰু অঁ তাকেহে আৰু হেৰি তাকে বাকী ভাল আৰু ন অঁ বজাৰ কৰি আৰু সেইটোকে বজাৰ কৰিবলৈ যাম আৰু তাৰপিছত আৰু সেইটোকে